আমি বেংকৰপৰা মানে বন্ধন বেংকৰপৰা লোন লৈছোঁ আৰু গাঁৱলীয়া বেংকৰপৰাও আত্মসহায়ক গোটৰ হৈ আমি দহজনী মহিলা এটা গোট খুলি তাত লোন লৈ পেলাই আমাৰ কিছু কিছুৱে বহুত উন্নতি কৰিছে মই নিজেও এতিয়া তাঁত চাত বওঁ আৰু বেচোঁও কেতিয়াবা বোৱা কাপোৰ গামোচা চামোচা কিনা গামোচাবোৰটো আজিকালি নচলে গতিকেলৈ আমাক আৰু তাঁতৰশালো লৈছোঁ ৰাচ চাচ কিনি মই দুখনমান তাঁত দুগৰাকীমান মোৰ লগতে শিকিছেও এতিয়া তাৰাপৰা আৰু কিছুমানে আকৌ অধঃপতনেও গৈছে বাৰু লোন লৈ এইবোৰ শ্ব'কেছ কিনিছে টি ভি কিনিছে তেনেকুৱা মহিলাও গাঁৱত আছে কিন্তু আমাৰ লগৰ কিছুমানে বহুত যথেষ্ট গাহৰি ফাৰ্ম খুলিছে ব্ৰইলাৰ ফাৰ্ম খুলিছে মই নিজেও দুবাৰকৈ এবাৰ ব্ৰইলাৰ এবাৰ লোকেল মুৰ্গী পুহি পেলাই এনেই উন্নতি অলপ কৰিছোঁ দোকান এখনো খুলিছিলোঁ দোকানখনতো এইবিলাক বোৱা কটা কাপোৰ কানি মই নিজেও বওঁ আনৰপৰাও সংগ্ৰহ কৰি তাত বেচা কিনা কৰোঁ কৰি পেলাই উপকৃত হৈছোঁ নোহোৱা নহয় বাৰু কাৰণ ল'ৰা ছোৱালীকো পঢ়াব পিন্ধিবলগীয়া হৈছে আৰু তেনেকৈ আমাৰ বহুতকেইজনী মহিলা এনেকৈ পুষ্পা বুলি এজনী এগৰাকী মহিলা আছে তাই কেইবাবাৰো তেনেকৈ গাহৰি প্ৰশিক্ষণ চশিক্ষণ লৈ পেলাই লোন লৈ পেলাই গাহৰিবোৰ সি ধুনীয়াকৈ উন্নতি কৰিছে ছোৱালীজনীক ভালকৈ এতিয়া গুৱাহাটীত বি এছ চি নাৰ্ছ পঢ়ুৱাইছে সেইবাবেই চাকৰি বাকৰি নাই তেওঁলোকৰ এনেকৈ বহুতকেইজনী মানুহেই তেনেকুৱা আমাৰ গোটত আছে ভালেসংখ্যক মানুহে গাঁৱত আৰু ভালেমানকেইটা গোট আমাৰদ্বাৰাই খুলি দিয়া হৈছে প্ৰায় দহ পোন্ধৰটা গোট আমাৰ গাঁওখনতে আছে সেইখিনি মহিলা সকলোৱে লোন পাইছে মই জনাত কিন্তু তাৰ ভিতৰতে সেয়াই বহুতে ভাল ভাল কাম কৰিছে বহুতে বেয়াও কৰিছে কোনোবাই আকৌ টি ভি কিনিছে কোনোবা মানুহজনে মদ পানী খাই উৰুৱাইছে তেনেকুৱাও হৈছে চবেই যে ভাল কাম কৰিছে এইটো নহয় কিন্তু বহুতেই ভাল কৰিছে আৰু বহুতে বেয়াও কৰিছে আৰু কি আৰু কি কয় ছাগলীও পুহিছে কিছুমানে কিছুমানে আকৌ পাট এনেকৈ এৰী মুগা বা মুগা সূতা মুগা চোমনি চোমনি আছে তেওঁলোকে মুগা পুহিছে আকৌ এই নুনিপাটটো মানে অসমীয়া পাটটো যিটো সেইটো সেইটোও পুহি পেলাই এনেও উপকৃত হৈছে পলু পোহা মানুহ বহুত আছে গাঁৱত আৰু তেনেকৈ তেওঁলোকে মানে সূতা উলিয়াই পেলাই কাপোৰ বেচা কিনা কৰিছে তাঁত বৈ পাটৰ মুগা শালত আমাক প্ৰায়ে আমি বওঁ আমি নিজেও বওঁ আনেও বা বৈছে আৰু এনেকৈ দোকানত আমি বেচা কিনা কৰিছোঁ বা গাঁৱৰ মানুহে এনেকৈ বিচাৰে দিওঁ আমি বেচোঁ তেনেকৈ আৰু গাঁৱত মানে আমি সভা চভা বৰসভা চবাহত মানে আমি সকলোৱে তেনেকৈ বোৱা গামোচাই ভকতক মানে শুশ্ৰূষা কৰোঁ বা বোৱা চেলেংকাপুৰে আমি সকলোৱে তুলি তালি হ'লেও তেনেকৈ মানে আমি নিজৰ অসমীয়া হেৰিটো মানে জীয়াই ৰাখিছোঁ ৰাখিবলৈ চেষ্টাও কৰিছোঁ আৰু নৱপ্ৰজন্মক আমি উলিয়াই আনিছোঁ সকলোৱে যাতে এইখিনি আমাক সহায় সহযোগ কৰি সকলোৱে উন্নতি কৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ আৰু যথেষ্ট মহিলা আগ্ৰহী আছে তেওঁলোক ওলাই আহিছে আৰু কোনোবাই দোকান খুলিছে কোনোবাই আকৌ চাউল ধানৰ বেপাৰো কৰিছে এই সকলোখিনি কৰি মেলি বহুতখিনি উপকৃত হৈছে কিন্তু নোহোৱা তৰাও বহুত মানুহ মানে আমাৰ গাঁৱৰ বেছিভাগ অভাৱী মানুহেই আছে গতিকে আমাৰ এই লোনটোৱে বহুতক উপকাৰ কৰিছে কিন্তু আমি উপকাৰ নাই কৰা বুলি নকওঁ আমি পাইছোঁ দুবাৰ তিনিবাৰকৈ আমি লোন লৈছোঁ কাৰণ আমাৰ হেৰিটো ভাল কাৰণে আমি দুই তিনিবাৰ লোন লৈ এনেকৈ মানে কামত খটাই আমি আগবাঢ়ি যাব পাৰিছোঁ